অঁ মই মানে এই আমাৰ মানে লখিমপুৰ কুমাৰকটাৰ পৰা ক'লোঁ হয় মানে মোক এই দেউতাৰ শ্ৰাদ্ধৰ কাৰণে মানে এই অলপ মানে ফল মূল লাগিছিলে আপোনাৰ দোকানৰ পৰা আপোনালোকৰ দোকানত পাম নাই বাৰু অঁ হয় মোক মানে লাগিছিলে ভালেইকেইটামানেই ফল মূলেই লাগিছিলে আপোনাৰ তাত আপেল পাম নহয় অঁ আপেলৰ দাম কেনেকৈ দিছে

অঁ হয় মোক মানে লাগিছিলে অঁ হয় হয় মোক মানে অলপ সৰহকৈ লাগিছিলে দহ কিলোমান লাগিছিলে আপুনি দামটো অকণ অলপ কমাই দিয়ক মানে অলপ সৰহকৈ ল'ম যিহেতু অঁ ঠিক আছে হ'ব বাৰু তেন্তে আৰু ডালিম পাম নহয় অঁ ডালিম কেনেকৈ দিছে দুশ বিশ টকা অ মই মানে ল'ম পাঁচ ছয় কিলোমানকে ল'ম অঁ কিবা এটা কমাই দিবনে

অঁ হয় হয় ঠিক আছে বাৰু তেও আপুনি বিশ টকাকে কমাই দি মানে দুশ টকামানকে দিব অঁ ঠিক আছে আঙুৰটো হ'ব নাই অঁ ক'লা আঙুৰটো হ'বনে হয় মানে ক'লা লাগিছিলে তিনি কিলোমান আৰু বগাটো লাগিছিলে দুই কিলোমান

অঁ হয়

অঁ হয় নেকি এশ এশ টকাকে দি দিব আৰু অঁ ঠিক আছে বগাটো এশকে দিব আপুনি অঁ ঠিক আছে আৰু মানে কল লাগিছিলে হয় হয় কল মানে জাহাজী হয় কল মানে দুইটাই লাগিছিলে জাহাজী আৰু চেনি দুইটাই লাগিছিলে আপুনি এতিয়া জাহাজী কলৰ আখি কেনেকৈ দিছে অঁ হয় অঁ হয় অঁ ঠিক আছে ঠিক আছে হ'ব আপুনি চল্লিছ হ'ব চল্লিছ টকাকে দিব বাৰু মানে কলটো অলপ ডাঙৰ হয় নহয় অঁ অঁ অঁ ঠিক আছে ঠিক আছে আৰু চেনি কলটো কেনেকৈ দিছে অঁ হয় হয় অঁ অঁ হয় হয় অঁ অঁ ঠিক আছে বাৰু হেৰি আৰু আপোনালোকৰ তাত তৰমুজ পাম নহয়

অঁ হয় হয় আমি মোক মানে দহ কিলোমানেই লাগিব তৰমুজ অঁ ঠিক আছে ঠিক আছে বাৰু হ'ব আমি এইকেইটা বস্তুৱেই লাগিছিলে

হয় হয় অঁ হয়

হয় হয় ৰাস্তাৰ কিনাৰতে বাৰু ঘৰ অঁ ঠিক ঠিক আছে বাৰু

অঁ ঠিক আছে ঠিক আছে অঁ অঁ ধন্যবাদ ধন্যবাদ